হেল্ল' মায়া সেইদিনা যে আমি যুদিঅ'ত লৈছিলো কুৰ্তিকেইটা বহুত ভাল হয় কুৰ্তিকেইটা কাপোৰটো বহুত ভাল কালাৰটো বহুত ব্ৰাইট বহুত ভাল লাগিছে তুমিও লৈছিলা ন এটা পিন্ধি চাবাচোন মই পিন্ধি চালোঁ আৰু ফিটিঙো বহুত ধুনীয়া হৈছে পিন্ধি চাবা